হেল্ল' চুতীয়া ৰেষ্টুৰেণ্ট হয়নে মই চাওমিন অৰ্ডাৰ কৰিছিলোঁ বাৰটা বজাত এতিয়া চাৰে বাৰটা বাজিল এতিয়ালৈকে আহি পোৱা নাই মই বহুত ভোক লগা কাৰণেহে অৰ্ডাৰ কৰিছিলোঁ ফূৰ্তিত অৰ্ডাৰ কৰা নাই নহয় আপোনালোকে কেলেই দেৰি কৰিছে আমি সদায় ৰেগুলাৰ কাষ্টমাৰ এনেকুৱা দেৰি নকৰিব সোনকালে পঠিয়াই দিয়ক